মই চিলাই মেচিনটো আছে মই চিলাই কৰি ভাল পাওঁ আৰু মই বহুত আগৰ পৰাই মানে ক্লাছ নাইন টেনৰ পৰাই কাপোৰ চিলাই কৰিছিলোঁ মেচিনত তেনেকে মই কাটিং কাপোৰ কাটি পেলাই চিলাবলৈ শিকিলোঁ চিলাই পেলাই মই নিজেই ঘৰতে আপোনাৰ চালোৱাৰ চালোৱাৰ ব্লাউজ বা সৰু বাচ্চাৰ ফ্ৰক চেমিজ এনেকে মানে শিকিছোঁ শিকি পেলাই চিলাইছোঁ চিলাই বহুতখিনি চিলালোঁ আৰু চিলাই পেলাই বহুতকো গিফ্ট কৰিলোঁ মোৰ বাইদেউ ভণ্টি তেনেকে সিহঁতৰ ছোৱালীকিজনীক কাপোৰ কিনি চিলাই পেলাই দিওঁ মই খুবেই ভাল পাওঁ চিলাই কৰি আৰু মই মোৰ চিলাই মেচিনত মই এমব্ৰইডৰীও কৰোঁ এমব্ৰইডৰী কৰোঁ আৰু ভাল লাগে মই এমব্ৰইডৰী কৰিও বিৰাট ভাল পাওঁ আৰু তেনেকে মই গাৰু কভাৰবিলাকত এমব্ৰইডৰী কৰি কৰি তেনেকে বহুতক মানে মই গিফ্টো দিছোঁ ৰুমালতো মই এমব্ৰইডৰী কৰোঁ তেনেকে মই গিফ্ট দিছোঁ আৰু চাৰ্টত চাৰ্টত মানে এমব্ৰইডৰী কৰি পেলাইও দিছোঁ গিফ্ট কৰিছোঁ তেনেকে আৰু যথেষ্ট সুবিধা হয় চিলাই মেচিনটো থাকিলে আপোনাৰ শাৰীৰ ফলচকেইটাও চিলাব পাৰে আৰু কাপোৰবিলাক ফটা হ'লে বা চিলাই খুলি গ'লে অতি সোনকালে মানে মেচিনত চিলাই কৰি দিলে মজবুতো হ'ল চিলাই মেচিনেদি চিলাই কৰি দিলে মজবুতো হ'ল আৰু আপোনাৰ লাষ্টিঙো কৰে ডাবল চিলাই মাৰি দিব লাগে তেনেকে আপোনাৰ মই কিন্তু খুবেই ভাল পাওঁ মানে মানে চিলাই কৰি পেলাই আগৰ পৰা মোৰ এইটো মানে ইণ্টাৰেষ্ট আছে তেনেকে মই লাহে লাহে মই আকৌ ফেব্ৰিকো কৰিলোঁ বিচনাৰ চাদৰবিলাকত ফেব্ৰিক কৰি পেলাইও মই বিচনাৰ চাদৰবিলাক বনাইছোঁ তেনেকে গাৰু কভাৰবিলাকো বনাইছোঁ আৰু তেনেকে লগৰ বান্ধৱীবিলাককো মই তেনেকে মানে গিফ্ট দিছোঁ যিহেতু নিজে কৰি পেলাই দিয়া বস্তুটোৰ মূল্য বেছি সেইকাৰণে মই সেইখিনি কৰি খুবেই ভাল পাওঁ মই যিকোনো বস্তু মই মানে ঘৰত তেনেকে চিলাই মেলি চিলাই কৰি পেলাই বা বনাই পেলাই দিবলৈ সকলোকে মই মানে বিৰাট ভাল পাওঁ সেইকাৰণে মই সেই মানে নেচাৰটো মোৰ আগৰ পৰা আছিলে যে মই যিকোনো বস্তু হাতেদি বনাই দিয়াটো বেছি মানে বেছি মানে তাৰ মূল্যটো বেছি হোৱা বুলি ভাবোঁ আৰু সেইকাৰণে মই তেনেকেই দিছিলোঁ আৰু সৰুৰ পৰা মই এইটো স্বভাৱটো আছিলে এতিয়াও আছে আৰু বান্ধৱীবিলাকেও খুব ভাল পায় যে সেইটো বনাই দিয়াৰ বস্তুৰ মূল্য বেছি আৰু আজিকালিতো ৰেডিমেড পায় ন মাৰ্কেটবিলাকত ৰেডিমেডৰ দিয়াৰ ভেলু আৰু নিজেই চিলাই কৰি পেলাই দিয়াৰ ভেলুৰ যথেষ্ট পাৰ্থক্য থাকে আৰু দেখাতো ভাল লাগে নিজৰ কৰি পেলাইও ভাল লাগে মনতো শান্তি লাগে যে মই কিবা এটা শিকিছোঁ পাৰিছোঁ দিব পাৰিছোঁ তেনেকে মই সেইখিনি বস্তু কৰোঁ আৰু বিয়া বাৰুতো মই মানে সেইবিলাক বনাই পেলাই দিওঁ আৰু বনাই দিলে চবেই ভাল পায় কাৰণে আৰু বনাই পেলাই দিওঁ বিয়া বাৰুটো